আমাৰ ৰাজ্যত পালন কৰা প্ৰধান ধৰ্মীয় উৎসৱসমূহৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ তেন্তে আমি পোনপ্ৰথমে বিহুৰ কথা উল্লেখ কৰিব পাৰোঁ বিহু হৈছে অসমৰ জাতীয় উৎসৱ বিহু তিনিটা ব'হাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু মাঘ বিহু বা ভোগালী বিহু চ'ত আৰু ব'হাগৰ মাহৰ সংক্ৰান্তিৰ দিনা ব'হাগৰ বিহু পালন কৰা হয় বিহুৰ প্ৰথম দিনটোৱেই হ'ল উৰুকা উৰুকাৰ দিনা আমি ঘৰ দুৱাৰ চাফা চিকুণ কৰাৰ পৰা আৰম্ভ কৰি পিঠা পনা জলপান চিৰা দৈ গাখীৰ আদি যোগাৰ কৰা হয় তাৰ পিছদিনা গৰু বিহু সেইদিনা সকলোৱে ৰাতিপুৱা সোনকালে উঠি মাহ হালধিৰে গৰুক গা ধুৱাই গা ধুৱাওঁ আৰু লাউ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি আশীৰ্বাদ দিয়ে গৰুক আশীৰ্বাদ দিয়ে আৰু সন্ধিয়া নতুন পঘাৰে পঘাৰে গৰুক বন্ধা হয় আৰু ম'হ দাহৰ পৰা ৰক্ষা পাবলৈ জাক দিয়া হয় আৰু গৰুক বিহুৰ পিঠা খাবলৈ দিয়া হয় গৰু বিহুৰ দিনাই ছোৱালী তথা সকলোৱে হাতত জেতুকা বুলায় আৰু গৰু বিহুৰ দিনাৰ পৰাই সৰু ডাঙৰ সকলো মিলি গাঁৱৰ ঘৰে ঘৰে হুঁচৰি মাৰিবলৈ হুঁচৰি মাৰি ঘৰৰ গৃহস্থক আশীৰ্বাদ দিয়া হয় তাৰ পিছদিনা হৈছে মানুহ বিহু সেইদিনা সকলোৱে ৰাতিপুৱা সোনকালে উঠি গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে সেৱা কৰে ডাঙৰে সৰুক আশীৰ্বাদ দিয়ে যিহেতু অসমীয়া বছৰৰ বছৰৰ প্ৰথম দিন সেয়েহে সকলোৱে এযোৰ নতুন সাজ পিন্ধে নতুন সাজ পিন্ধো পিঠা পনা খাই আনন্দ ফুৰ্তি কৰোঁ আৰু হুঁচৰি মাৰিবলৈ যাওঁ তেনেদৰে আমি ব'হাগৰ গোটেই মাহটো ৰং ৰহইচৰ মাজেৰে পালন কৰোঁ তাৰপিছত আহে আমাৰ কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয় সাধাৰণতে এই বিহুত এই বিহুত খাবলৈ নাথাকে সেইকাৰণে এই বিহুক কঙালী বিহু বোলা হয় এই বিহুত তুলসীৰ তলত চাকি বন্তি জ্বলোৱা হয় তথা পথাৰত আকাশ বন্তি জ্বলাই লখিমীক আদৰা হয় তুলসীৰ তলত সকলোৱে লগ হৈ প্ৰাৰ্থনা কৰোঁ আৰু প্ৰসাদ প্ৰসাদ খাওঁ তাৰপিছত আছে আমাৰ ভোগৰ উৎসৱ ভোগালী বিহু মাঘ বিহু বা ভোগালী বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয় প্ৰথম দিনা উৰুকা সেইদিনা সকলোৱে মেজি আৰু মেজি মেজি আৰু ভেলাঘৰ সাজোঁ আৰু গৃ্হিণীসকলে পিঠা পনা তথা জলপানৰ যোগাৰ কৰে ৰাতিপুৱা মেজিৰ তলত সকলোৱে মিলি ভোজ ভাত খাওঁ আৰু ভোজ ভাত খাই আনন্দ ফুৰ্তি কৰোঁ বিহুৰ দিনা ৰাতিপুৱা সকলোৱে সোনকালে উঠি গা পা ধুই মেজি জ্বলাওঁ আৰু অগ্নি দেৱতাক সেৱা কৰোঁ আমাৰ অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ বিশেষত্ব আছে ব'হাগ ব'হাগ বিহুৰ বিশেষত্ব হৈছে গুৰু সেৱা মাঘ বিহুৰ বিশেষত্ব হৈছে অগ্নি সেৱা আৰু কাতি বিহুৰ বিশেষত্ব হৈছে তুলসী সেৱা আৰু লখিমীক আদৰা ইয়াৰ উপৰিও আমাৰ ৰাজ্যত মুছলমান সম্প্ৰদায়ৰ লোকসকলে ঈদ পালন কৰে ঈদ হৈছে মুছলমানসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ ঈদে প্ৰধানকৈ ঈদ প্ৰধানকৈ দুটা আমি সাধাৰণতে ইয়াক আমি সাধাৰণতে ইয়াক ডাঙৰ ঈদ আৰু সৰু ঈদ বুলি কওঁ ডাঙৰ ঈদত কুৰবানী দিয়া হয় আৰু সৰু ঈদত ঈদৰ এমাহৰ আগৰ পৰাই ৰোজা ৰাখি ঈদৰ দিনটো উলহ মালহেৰে পাৰ কৰোঁ তাৰ উপৰিও খ্ৰীষ্টানসকলে পালন কৰে পালন কৰা উৎসৱ হৈছে বৰদিন বা খ্ৰীষ্টমাছ আৰু গুড ফ্ৰাইডে বৰদিন হ'ল খ্ৰীষ্টানসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ যিচুখ্ৰীষ্টৰ জন্মদিন হিচাপে পঁচিছ ডিচেম্বৰ দিনটো খ্ৰীষ্টান খ্ৰীষ্টানধৰ্মীয় লোকসকলে বৰদিন পালন কৰে বৰদিনৰ দিনটোত উপহাৰ দিয়া গীৰ্জাত উপাসনা কৰা আদি কাৰ্য কৰা হয় ইয়াৰ উপৰিও তেওঁলোকে গুড ফ্ৰাইডেত গুড ফ্ৰাইডেও পালন কৰে গুড ফ্ৰাইডে হৈছে খ্ৰীষ্টানসকলে যিছুক গুড ফ্ৰাইডে খ্ৰীষ্টানসকলে যিচুক ক্ৰোছত দিয়া দিয়া দিনটোক স্মৰণ কৰা দিন ইয়াৰ উপৰিও আমাৰ ৰাজ্যত পালন কৰা এটা বিশেষ ধৰ্মীয় উৎসৱ হ'ল দীপাৱলী দীপাৱলী দিনটো সকলোৱে চাকি বন্তি জ্বলাই আনন্দ উল্লাস উল্লাস কৰোঁ দীপাৱলী সাধাৰণতে পোহৰৰ উৎসৱ বুলিয়ে জনা যায় দীপাৱলীত এটা জনবিশ্বাস আছে যে ৰামচন্দ্ৰ চৌধ্য বছৰ বনবাসৰ পৰা ঘূৰি অহাৰ দিনটোত আমি দীপাৱলী পালন কৰোঁ সকলোৱে পোহৰৰ পোহৰাই শ্ৰী ৰামচন্দ্ৰ শ্ৰী ৰামচন্দ্ৰ অহা দিনটো সকলোৱে পূজা কৰে ইয়াৰ উপৰিও আমাৰ ৰাজ্যত পালন কৰা আন ধৰ্মীয় উৎসৱ উৎসৱ অনুষ্ঠানসমূহ হ'ল লক্ষী পূজা বিশ্বকৰ্মা পূজা সৰস্বতী পূজা জন্মাষ্টমী শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি আদি লক্ষী পূজাত আমি লক্ষীক কৰোঁ ঘৰ দুৱাৰ চাফ চিকুণ কৰি গধূলীলৈ গধূলীলৈ আমি সন্ধিয়া সময়ত লক্ষী দেৱীক আৰাধনা কৰোঁ লক্ষী চৰিত্ৰ পাঠ কৰোঁ চাকি বন্তি জ্বলাওঁ প্ৰসাদ খাওঁ এইখিনি আমি লক্ষী পূজা কৰোঁ দিনটো আমি উপবাসে থাকোঁ লক্ষীপূজাৰ দিনটো তাৰপিছত আমি বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা পূজা পাতোঁ বিশ্বকৰ্মা পূজাতো আমি এই বিশ্বকৰ্মা পূজাত আমি বিশ্বকৰ্মাক উপাসনা কৰোঁ পূজা কৰোঁ তেওঁক সেৱা কৰোঁ প্ৰসাদ আদি খাওঁ সৰস্বতী পূজা আমি তাৰপিছত পাতোঁ সৰস্বতী পূজা সৰস্বতী পূজাত আমি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী দেৱীক আমি পূজা কৰোঁ ঘৰ দুৱাৰ চাফ চিকুণ কৰি স্কুলে ঘৰে আমি সৰস্বতী দেৱীক বন্দনা কৰোঁ সেইদৰে আমি সৰস্বতী পূজা সকলোৱে পালন কৰোঁ জন্মাষ্টমী শ্ৰী কৃষ্ণৰ জন্ম উৎসৱ আমি সকলোৱে ভাৰতীয় সকলোৱে পালন কৰোঁ জন্মাষ্টমী জন্মাষ্টমীৰ দিনা আমি হৰিনাম হৰিনাম গাওঁ ভগৱানক শ্ৰীকৃষ্ণক স্মৰণ কৰোঁ তাৰপিছত আমি শংকৰদেৱৰ তিথি শংকৰদেৱৰ মৃত্যুৰ দিনা আমি শংকৰদেৱৰ তিথি পালন কৰোঁ মন্দিৰতো পাতোঁ আমি ঘৰতো শংকৰদেৱৰ তিথি পালন কৰোঁ তাৰপিছত আমি মাধৱদেৱৰ তিথি মাধৱদেৱৰ মৃত্যুৰ দিনা মাধৱদেৱৰ তিথি আমি মন্দিৰত হওক ঘৰত হওক আমি সকলোৱে উৎসৱ মাধৱদেৱৰ তিথি পালন কৰোঁ